দহ হেজাৰ দুশ বিছ পোন্ধৰ হাজাৰ আঠশ চল্লিছ বাইছ হেজাৰ চাৰিশ বিছ পঁচিছ হোজাৰ পাঁচশ পঞ্চাছ সাতাইছ হাজাৰ দুশ চল্লিছ